অঁ হেল্ল' কওকচোন অঁ অঁ শুনিছোঁ

আহিছে হয় অঁ কোৱা নাই হয় অঁ হয় অঁ হয়

অঁ উপদ্ৰৱ হৈছে মাৰি কাটি অৱস্থা নাইকিয়া কৰিছে হয় আচ্ছা এইটো বিষয়ে ধৰক আপোনাৰ এতিয়া আমি মই মানে ক'বলৈ গ'লে ধৰক এইটো এটা পলিটিকেল মানে থ্ৰেট বুলি ক'ব লাগিব এইটো মানে পলিটিকেল থ্ৰেট এইটো কাৰণেই ক'ব লাগিব যে মানে নগাৰ লগত আমিতো এতিয়া ধৰক ৰাজনীতি নহয় বা ৰাজনীতি নহয় কৰা নাই কিন্তু কথা হ'ল কি নগাই অসমৰ মাটি দখল কৰিছে আৰু সেই সুবিধাখিনি কাৰ পৰা পাইছে প্ৰথম কথা হয়নে বাৰু সেই কথাখিনি এতিয়া ক'বলৈ গ'লে আপোনাৰ বহুতখিনিয়ে হ'ব ধৰক এতিয়া য'ত নগাই আমাৰ ক্ৰমান্ৱয়ে ক্ৰমান্ৱয়ে মাটিবিলাক দখল কৰি আহি আছে বেদখল কৰি আমাৰ মানুহক আপোনাৰ উপদ্ৰৱ কৰিছে উপদ্ৰৱ কৰিছে তাৰ বদলি আপোনাক চৰকাৰে এতিয়া বিশেষ তত্ৱাৱধান একো লোৱা নাই আৰু বিশেষকৈ অসমীয়া মানুহৰ ওপৰতেই বেছিকৈ এইটো এটা জ্ৱালা যন্ত্ৰনা পৰিছে বিশেষ এই চৰকাৰে আপোনাৰ মানে মানে পলিটিকেল পাৰ্টিবিলাকৰ মাজত এইটো এটা মানে হেৰি খেলিছে আপোনাৰ চাল খেলিছে ৰাজনীতি মানে ৰাজনীতি চাল খেলিছে হৈ আছোঁ অঁ অঁ বাতৰিত ওলাই থাকে অঁ হয় হয় প্ৰায় আকৌ তেনেধৰণৰ আক্ৰমণ কৰি আহি আছে তথাপি আমাৰ ইণ্ডিয়াৰ প্ৰধান মন্ত্ৰীও আমাৰ সেইবিলাকৰ ওপৰত মানে হেৰি কৰা নাই চকু ৰখা নাই এই অঁ হেৰি কৰিলে বেয়াকৈ হেৰি কৰিলে হয় হয় হয় এতিয়া সেইবিলাকৰ বিষয়ৰ ওপৰত চৰকাৰেতো কঠোৰ হেৰি কৰিব লাগে আপোনাৰ মানে ব্যৱস্থা কৰিব লাগে কঠোৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে সেইখিনি ব্যৱস্থা কৰা নাই এতিয়ালৈকে সেইখিনিতো তেওঁলোকে মাহে ঠিক ঠিক আছে